আমি গৰমৰ দিনত আমাৰ ঘৰত যিবিলাক মানে ফল মূল হয় সেইবিলাক খাব লাগে এই বজাৰত কিনি অনা এই ফল মূলে কি কৰে বা পেকেজিং ফল মূল সেইবিলাক বটলত বিকে সেইবিলাক ফল মূল খাব নালাগে সদ্যহতে আমি ঘৰত যিখিনি মানে ফল মূল খেতি কৰোঁ আমাৰ ঘৰতো এতিয়া ফল মূলৰ খেতি আছে ফল মূল আম আছে কঁঠাল আছে নাৰিকল আছে কুঁহিয়াৰ আছে এইবিলাক আমি এইবিলাক ৰসেই সদায় খাওঁ এতিয়া গৰমৰ দিনৰ নাৰিকলৰ পানী খাওঁ কুঁহিয়াৰ ৰস খাওঁ আৰু মধুৰি খাওঁ আম আছে মাটি কঁঠাল আছে এইবিলাকৰ ৰস খাওঁ গতিকে আমাক যথেষ্ট পুষ্টিকৰ মানে হেৰি হয় কি কিয়নো আমি আমি যিখিনি মানে ফল মূলৰ খেতি কৰিছোঁ সেইখিনি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ সেইখিনি আমি গোবৰ নিজৰ ঘৰত গোবৰ আছে গৰু আছে সেই গোবৰখিনি নি আমি ফল মূলৰ সেই দিওঁ বা পচন সেয়া সাৰো তৈয়াৰ কৰি লওঁ আমি সেইবিলাকো আমাৰ আছে পচন সেয়া তৈয়াৰ কৰা পদ্ধতি পচন সাৰো দিওঁ গতিকে এই বাহিৰৰ কিনি অনা ফল মূলতকৈ আমাৰ ঘৰত যিখিনি ফল মূল আমি নিজেই ৰুই মেলি আমি ডাঙৰ দীঘল কৰিছোঁ সেইবিলাক ফল মূলৰ ৰসহে খাব লাগে কাৰণ বজাৰত বিকা সেইবোৰ ফল মূলৰ ৰসে কি কৰে সেইবোৰ কেমিকেল ব্যৱহাৰ কৰি সেইবিলাক ৰ ৰসটো নাথাকেই তাত কেমিকেল আৰু এইবিলাক চেনি পানী সেইবিলাক কিবা কিবি দি অকল সেইবিলাক হেৰি কৰি বনায় প্ৰস্তুত কৰে গতিকে সেইবিলাকে আমাক উপকাৰ নহয় অপকাৰহে কৰে গতিকে আমি সেইকাৰণে আমি নিজৰ বাৰীতে নিজেই ৰুব লাগে ফল মূল ৰুব লাগে ৰুই নিজে আমি নিজে খাব লাগে গতিকে কুঁহিয়াৰ আমাৰ গৰমৰ দিনৰ কুঁহিয়াৰৰ ৰস কিমান উপকাৰী কুঁহিয়াৰৰ ৰস আমাৰ জণ্ডিছ হ'লেও আমাৰ কুঁহিয়াৰ ৰস খায় আমৰ ৰস খাব লাগে মধুৰিৰ ৰস খাব লাগে এতিয়া আমি বেল বেল বেলৰ ৰসটো বৰ ভাল সেইটো উপকাৰী এই বেলৰ ৰসো খাব পাৰি চৰ্বত বনাই খাব পাৰি গৰমৰ দিনত সেইটো বৰ উপকাৰী তাৰপিছত আমি হেৰি মাটি কঁঠাল মাটি কঁঠাল আমাৰ বাৰীতে থাকে সেইবিলাকে খাব লাগে গতিকে মানে এইবিলাক কিনা পেকেজিং বস্তুবিলাক আমি খাব নালাগে সদ্যহতে সেইবিলাকে কি কৰে আমাৰ ল'ৰা ছোৱালীক মানে বহুতো বেমাৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে বজৰুৱা মানে এইবিলাক ফল মূলৰ ৰস বুলি বিক্ৰী কৰে সেইবিলাক সদ্যহতে ফল মূলৰ ৰস নহয় কিন্তু বা বজাৰত যিবিলাক আম বিক্ৰী কৰে আম এতিয়া ক'ৰ পৰা বিহাৰৰ পৰা ক'ৰ পৰা আহে এইবিলাক কিমান মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে কিমান কীটনাশক ঔষধ ব্যৱহাৰ কৰে সেইবিলাকে কি হয় এইবিলাক কিছুমান পক সোনকালে পকিবৰ কাৰণে মানে কিবা এই দৰৱ ব্যৱহাৰ কৰি সিহঁতে কেঁচা কোমলীয়া আম ইয়াত অহাৰ লগে লগে পকি যায় সেইবিলাকে আমি আনি খাইছোঁ আমাৰ ল'ৰা ছোৱালীক খুৱাইছোঁ গতিকে আমাৰ স্বাস্থ্য স্বাস্থ্যৰ প্ৰতি মানে ভাবুকিৰ সৃষ্টি কৰিছে সেইবিলাকে গতিকে আমি সদায় নিজৰ গাঁৱত বা নিজৰ ওচৰ চুবুৰীয়াকো ক'ব লাগে যে ঘৰতে ফল মূল ৰো এইবিলাক খাবি নাৰিকল আম কঁঠাল জামু এইবিলাক এই কুঁহিয়াৰ এইবিলাক সদায় ফল মূল নিজৰ বাৰীতে ৰুব লাগে নিজেই আমিও ৰুইছোঁ গতিকে সকলোৱে এইবিলাক ৰুই নিজে ঘৰতে নিজৰ ফল মূলৰ খেতি কৰিব লাগে তাৰপৰাই আমি খাব লাগে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নোৱাৰে নিজে ঘৰত সাৰবিলাক নিজে প্ৰস্তুত কৰিব লাগে নিজেই পচন সাৰ নিজৰ গোবৰ থাকে গোহালিত থাকে এইবিলাক জাবৰ জোঁথৰ নিজৰ এটা নি নিৰ্দিষ্ট এটা হেৰি বনাই ল'ব লাগে পকাৰে হওক বা এনেকৈ গাঁত খান্দি হ'লেও সেই বনাই ল'ব লাগে তাতে পচন সাৰ সৃষ্টি সেই প্ৰস্তুত কৰিব লাগে প্ৰস্তুত কৰি সেইবিলাক আমি ফল মূলৰ গুৰিত দিব লাগে তাৰপিছত আমি এইবিলাক পোক পতংগলৈ আমি ঘৰুৱা হেৰি হিচাপে আমি কি কৰোঁ আমি গৌমূত্ৰ গৌমূত্ৰ লওঁ তাত পানী মিহলাই এ এদিন ৰাখি পিছদিনা আমি সেই গছৰ হেৰিত আমি চটিয়াই দিওঁ সেইবিলাকৰ ফলতো কীটনাশ কীট পতংগবোৰ পলাই যায় ধোঁৱাও দিয়া আমাৰ হেৰি আছে সেইবিলাকো ধোঁৱা দিব পাৰি অলপকৈ সেইবিলাকৰ পোক পতংগ পলায়